অসম চৰকাৰৰ অন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বৈদ্যাসী নীতি নীতি ভূমিকা আমাৰ অসমত প্ৰভাৱ পৰে কাৰণ ধৰকচোন অসমত চাহপাতৰ খেতি প্ৰচুৰ পৰিমাণে হয় অসমৰ প্ৰত্যেকখন জিলাতে চাহপাতৰ খেতি কৰা হয় সেই চাহপাত নি বিদেশত ৰপ্তানি কৰা হয় আৰু বিদেশৰ বস্তু আমাৰ ইয়ালৈ আমদানি কৰা হয় কাৰণ এতিয়া আমাৰ ইয়াত প্ৰধানিকৈ শুৱালকুছিতেই হওক বা ধেমাজিতেই হওক পাত মুগাৰ কাপোৰ বৈ বিদেশলৈ পঠিয়া হয় আৰু বিদেশৰ ফেঞ্চি ডিজাইনৰ কাপোৰবোৰ আমাৰ ইয়ালৈ পঠিয়াই দিয়ে আমাৰ অসমত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয় প্ৰত্যেকখন জিলাতে মানে ধান খেতি কৰা হয় সেই ধান খেতি পঞ্জাৱৰ তালৈ মানে ৰপ্তানি কৰি দিয়া হয় আৰু তাৰ পৰা আমাৰ ঘেহু এয়ালৈ আমদানি কৰি অনা হয় ঠিক তেনেদৰে জোনবেৰী মেলা বহে জোনবেৰী মেলাত পাহাৰৰ যিখিনি বস্তু ওলাই মানে খোৱা সামগ্ৰী আমাৰ ইয়াত আনি দিয়েহি আৰু আমাৰ ইয়াৰ যিখিনি বস্তু মানে তালৈ ৰপ্তানি কৰি লৈ যায় ঠিক তেনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনৰ পৰা মানে ব্ৰিটিছৰ দিনৰ পৰাই বস্তুবোৰ ঠিক অনা যেনেকৈ অদান প্ৰদান কৰি থকা হৈছে ঠিক তেনেকৈ অদান প্ৰদান কৰি আছে আমাৰ অসমৰ বস্তু প্ৰধানিকৈ ধান খেতিটো যে বুঢ়া হয়